অসম চাহৰ কাৰণে বিখ্যাত অসমত সকলোৱে চাহ খাই ভাল পায় সৰুৰ পৰা ডাঙৰলৈকে তাৰ পৰা ল'ৰাৰ পৰা বৃ বুঢ়ালৈকে তেওঁলোকে চাহৰ প্ৰয়োগ কৰে বা চাহ খাই ভালপায় অসমীয়া সংস্কৃতিত চাহ এটা বিভিন্ন ধৰণেৰে সোমাই আছে এতিয়া ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমি চাহ চাহ ব্যৱহাৰ কৰোঁ ৰাতিপুৱা আমি শুই উঠিয়েই মুখ হাত ধুই মুখ ধুইয়ে আমি চাহ খাওঁ দুপৰীয়া আমি চাহ খাওঁ সন্ধিয়া আমি চাহ খাওঁ গতিকে লগতে মানে আমাৰ ঘৰলে বা মানুহৰ ঘৰলে অসমীয়া ঘৰ লোকৰ ঘৰলে যদি কোনোবা আলহী আহে তেওঁলোকক তামোল পান দিয়াৰ পিছতেই কিন্তু চাহেৰে তেওঁলোকক আপ্যায়ন কৰা হয় তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে ভাত খায় জলপান খায় সেইবোৰ ব্যৱস্থা কৰা হয় গতিকে চাহ অসমীয়া ঘৰত দুই প্ৰকাৰৰ চাহ আমি প্ৰস্তুত কৰোঁ বা আমি চাহ বনাওঁ এটা হৈছে গাখীৰ চাহ আৰু এটা আছে ৰঙা চাহ গাখীৰ চাহ বনাবলৈ হ'লে প্ৰথমে পানীখিনি গৰম কৰা হয় আৰু গৰম পানীখিনি গৰম হ'বলৈ আৰম্ভ কৰোঁতেই তাক গাখীৰ দিয়া হয় গাখীৰে পানীয়ে গৰম হোৱাৰ পিছতে চাহপাত দিয়া হয় আৰু মানে মুখ চাহপাত দিয়াৰ পিছত আৰু যদি চেনী খায় চেনী দিম বা চেনী নিদিলেও চাহখিনি মোটামুটি হৈ যায় বা প্ৰায় হয় আৰু চাহখিনি হোৱাৰ পিছত কোনোবাই মানে নিজৰ ৰুচি অনুসৰি কোনোবাই আদাও দিব পাৰে তাত থেতালি পিনি বা কোনোবাই দালচেনি দিব পাৰে কোনোবাই তেজপাত দিব পাৰে আৰু সেয়া হৈছে গাখীৰ চাহ আৰু এনে আৰু এটা পকাৰ আছে লাল চাহ লাল চাহটো হৈছে প্ৰথমতে গ পানীখিনি গৰম কৰা হয় গৰম কৰাৰ পিছতে চাহপাত দিয়া হয় আৰু মানুহৰ ৰুচি অনুসৰি তাত আদা দিয়া হয় কোনোবাই তেজপাত দিয়ে কোনোবাই দালচেনি দিয়ে আৰু তাৰপিছতে গেছটো অফ কৰি চাহখিনি বকা হয় এয়াই হৈছে আমাৰ চাহৰ প্ৰকাৰ আৰু মইও সাধাৰণতে সেই দুই প্ৰকাৰৰ চাহেই চাহেই বনাই ভালপাওঁ